হেল্ল' কি কৰিছা অঁ খবৰে শুনি আছিলোঁ মোৰ এইহেতি মায়াবিনী ৰাতিৰ বুকুত কেনে ভাল লাগে না অঁ আৰু আমাৰ কলেজত যি জুবিন আইছিল তই গেইছিলি না অঁ তাৰ কাৰোবাৰ কাৰোবাৰ কাজিয়া লাগছি আৰু মানুহো বহুত হৈছি দে

আৰু এই পৰহিদিনা বোলে নলবাৰীত জুবিন আছে যাম দে আমাৰ মাহীহঁতৰ তাতে থাকিম অঁ জুবিনক সকলোৱে ভালে পায় ভাল লাগে কিবা অঁ কলাৰ টিউনটো জুবিন সকলোৰে জুবিনেই

ভাল লাগে অঁ আৰু সেইহেতি মায়া গানটো সেই গান

অঁ